মই গান গাইছিলোঁ বিদ্যালয়ত তেতিয়া মই তৃতীয় শ্ৰেণী মানত আছিলোঁ পুৰণা গান এটা গাইছিলোঁ মোৰ তেনেকে মনত নাই সেই গানটো গোৱাত মোৰ অভিজ্ঞতা মানে কি তেতিয়াতো ইমান বুজি পোৱা নাছিলোঁ গাইছিলোঁ আৰু যেনেকে গাব লাগে তেনেকে গাই দিছিলোঁ তাৰপিছত বহুত মানুহৰ আগত গাই তেনেকে প্ৰথমতো অকণমান ভয় ভয় লাগিছিলে তাৰপিছত যেতিয়া ষ্টেজত উঠি গান গালো তাৰপিছত লাহে লাহে দেখি অকণমান নিজে কম্ফ'ৰ্টেৱল হ'বলৈ ল'লো গাই গাই বহুত মানুহৰ আগত ভাল লাগিলে তাৰ গান তেনেকে গাই আৰু মানে ভাল লাগিলে আৰু মানুহেও শুনিলে বৰ ভাল পালে তেওঁলোকৰ মানে বহুতে ভালকে কৈছে সেইখিনি শুনি আৰু মোৰ ভাল লাগিলে ভাল লাগি আকৌ গাবলৈ মন গ'ল গালো তেনেকে আকৌ গালো গাই গাই গাই গাই গাই গ'লো আৰু চবতে গালো চবতেই এতিয়া গানেই আৰু গান শুনি ভাল লাগে গান লোকক শুনায়ো ভালপাওঁ নিজেও শুনো গানে জীৱনত বহুতখিনিয়ে বুজায় ধেৰ কথা বুজি ক'ব নোৱাৰাৰ কথা গানৰ পৰা পাওঁ গানেও ধেৰ কথা বুজায় তেনেকে গান ভাল লাগে আৰু